আমি হৈছোঁ গাঁৱলীয়া চহা খেতিয়ক আমাৰ প্ৰধান জীৱিকা কৃষি গতিকে খেতিৰ ওপৰতে নিৰ্ভৰ কৰিয়েই জীৱন কটাওঁ সেইবাবেই আমি পথাৰত গোটেই দিনটো কটাবলগীয়া হয় আমি পথাৰত বহুত কাম কৰোঁ মহিলা আৰু পুৰুষৰ কাম বেলেগ বেলেগ হয় পুৰুষসকলে পথাৰত গৰুৱে হাল বাই আলি দিয়ে মৈ দিয়ে কঠীয়া পেলাই দিয়ে ৰোৱাতলিত কিছুমান মতা মানুহে ভুই ৰুইও দিয়ে ডাঙৰি কঢ়িয়াই দিয়ে মৰণা মাৰি দিয়ে সৰিয়হত তোলে ধান দায় আলু কোৰ মাৰি দিয়ে পথাৰত পানী দিয়ে আদি বহুতো কাম কৰি সহায় কৰি দিয়ে তাৰপৰি আমি মহিলাসকলেও ভূই ৰু ৰুওঁ ধান দাই সৰিয়হ তোলে কঠীয়াও তোলে বহুখিনি কাম কৰোঁ স্বাস্থ্য ক্ষেত্ৰত কৃষিৰ দ্বাৰা আমি বহুখিনি লাভৱান হওঁ ঘৰতে আমি লাই মূলা আলু কবি আদি বহুতো শাক ৰাসায়নিক সাৰ নিদি পচন সাৰ আৰু গোবৰ সাৰ প্ৰয়োগ কৰা শাক পাচলি খালে আমাৰ স্বাস্থ্য বহুখিনি উন্নত হয় তাৰ উপৰিও ধান দালে বোকা ৰুলেও এক শাৰীৰিক ব্যায়াম হয় আৰু তেতিয়াও স্বাস্থ্য ওপৰত বহুতখিনি উন্নতি হয় কাম বন কৰি থাকিলেও আমাৰ ভালেখিনি দেহ মন ভালে থাকে স্বাস্থ্য পাতি বহুখিনি লাভৱান হওঁ